মাছ মাছ ধৰিবলৈ হ'লে আমি কোনোবাদিনাখন মানে যাব বিচাৰিলেও আমাৰ পথাৰৰ বিল ওচৰত নাই বিল নাই কাৰণে বাৰিষা দিনত অলপ পানী বেছি হ'লে সেই বাৰিষা সময়তে মাছ ধৰিব মানে পথাৰত অলপ চলপ পানী থাকিলে তাতে যাওঁ আৰু কোনোবা দিন জাকৈ এখন লৈ ওলাওঁ কোনোবা দিনত মানে হাত নিজে দুখন হাতেৰেই মাছ ধৰিবলগীয়া হয় জাকৈ জুলুকি মানে সময় সুবিধাত সুযোগ নাথাকে বাৰু পৰাপক্ষত আমি হাতে নিজৰ হাত দুখনেই মাছ ধৰিব যাওঁ মাছ ওচৰত বিল নাই যেতিয়া মাছ ধৰাত বহুত অসুবিধা হয় মা মাছ মাছ ধৰিবলৈ যাবলৈ হ'লেও আমাৰ বহুত দূৰত বিল আছে সেইটো কাৰণে মাছ ধৰা সুবিধা সুযোগটো ইয়াত মানে ইমান নহয় যেতিয়া বাৰিষা পানী বাঢ়ে তেতিয়াহে আমি সেই মাছ দুই এককে ধৰি খাব পাৰোঁ আৰু যেতিয়া ধৰিবলগীয়া হয় তেতিয়া মানে জাকৈ মাৰিও ধৰিব পাৰোঁ আৰু তেনেকৈ মানে সময়ত হাতেৰেও ব্যৱহাৰ কৰিবলগীয়া হয় অঁ মানে প্ৰায়খিনি মাছ আমি কিনিয়ে খাবলগীয়া হয় আৰু দুই এদিনৰ মাজে মাজে কিন্তু সদায় মাছ খাবলৈ হ'লে পইচাৰ প্ৰয়োজন হয় এইটো কাৰণে ধৰাও অসুবিধা হয় যেতিয়া ঠাই নাই মাছ ধৰিবলৈ কাৰণে বহুত অসুবিধা পথাৰৰ বিল ওচৰৰ ওচৰ পাজৰত যদি বিল নাথাকে মাছ ধৰি খাবলৈ সেইটো কাৰণে জাকৈ এখন মাৰিবলৈয়ো আমাৰ সুবিধা নহয় জাকৈখন লৈয়ে এদিন ওলাই যাবলৈয়ো মানে যিখন মানে পানী বৈ থকা সোণাই থাকে সেইখনতো আমি মাছ ধৰিবৰ কাৰণে অসুবিধা হয় মানে বিল নাই যেতিয়া জালৈ লৈ মানে মাছ ধৰোঁ কিন্তু বাৰিষা দিনতহে অলপ পানী বাঢ়িলে তেতিয়া পথাৰৰ মানে হেৰিয়ত জেগাত পানী ৰৈ থকা জেগাত মাছ ধৰি এক দুইকৈ খাব পাৰোঁ আৰু মাছ নহ'লে মাছ ধৰাতো সুবিধা সুযোগ বহুত কমে মাছৰ বিষয়ে সকলো মানে এতিয়া পানীত এতিয়া পানী বৰ্তমান বাঢ়িলে তেতিয়া মাছৰ মানে কিবা এটা মুখ দেখিব পাৰি এতিয়া হাতে ধৰিবলৈ যোৱা সুবিধা সময়কণতহে ধৰোঁ এতিয়া বাকী টাইমত এতিয়া জাকৈ এখন মাৰিবলৈও পানী অকণ নাটনি পানী থাকিলেহে মাছ ধৰি খাব পাৰিম পানী নহ'লে মাছ ক'ৰপৰা হ'ব আজিকালি দিনত মানুহ সকলো ঘৰে ঘৰে পুখুৰী চুখুৰী বনাই বনাই লৈছে পুখুৰী খান্দি লৈছে পথাৰতো তাৰমানে মাছ ধৰিব কাণে সুবিধা নাইকীয়া হৈছে পথাৰখন মানে গোটে শুকানমুৱা কৰি পেলায় সেইটো কাৰণে পানীও নাই সোণাই সোণাইখনতো মাছ ধৰি খাব পৰা না সুবিধা নহয় জাল নাই বা কিবা সঁজুলি নাই সেইটো কাৰণে জাকৈ চাকৈ লৈ আৰু পথাৰ বাৰিষা যেতিয়া বাঢ়ে তেতিয়াহে মাছ ধৰি দুটামান মানে খাব পাৰি এনে মাছৰ ইমান হেৰি নাই সকলো মানুহে তেনেকেই চলি আছে আৰু মাছ পুঠি মৰা কৰাত সিমান সুবিধা সুযোগ নহয় জাকৈ খালৈ লৈয়ে গৈয়েহে জাকৈ মাছ ধৰিব পাৰোগৈ এনে মাছৰ মানে হেৰি পথাৰ চথাৰ বিল চিল নাই আৰু বিল নহ'লেনো মাছ আমি ক'ত ধৰিমগৈ মাছ পুঠি খাবলৈ হ'লে নিজে সময়ত হাত দুখনেই ব্যৱহাৰ কৰি হাতেই ধৰি মাছ লৈ আহিবলগীয়া হয় মাছ মাছৰ কাৰণেইতো আৰু বহুত কষ্টকৰ কৰিব লাগে সময়ত টকা পইচা অসুবিধা হয় মাছ খাবলৈ